মই কটা উদ্ভিদৰ পৰা বীজৰ ওপৰত উৎপন্ন হৈ সেই কথাটো মই বিভিন্নজনাৰ মুখেৰে মই জানিব পাৰিছিলোঁ শুনিব পাৰিছিলোঁ আৰু সেই বীজৰ পৰা মই উদ্ভিদ কৰিবলৈ সঁচাকৈ মই বহুত চেষ্টা কৰিছিলোঁ বা ভাল পাওঁ এবাৰ মই গুৱাহাটীলৈ যাওঁতে নগাঁও ওচৰত মই ডাঙৰ ডাঙৰ কমলা কিনি খাইছিলোঁ আৰু কিনি খোৱাৰ পিছত প্ৰথমতে এক কেজি কিনিলোঁ এটা খাই ভাল লাগিলে তাৰ দ্বিতীয়বাৰ আকৌ দুই কেজি কিনিলোঁ দুই কিলো কিনাৰ পিছত মই ঘৰলৈ যিমানখিনি কমলা খাইছিলোঁ গোটেই কমলা গুটিখিনি মই ঘৰলৈ লৈ আহিছিলোঁ আৰু ঘৰলৈ লৈ লৈ অহাৰ পিছত মই এই পানীখোৱা ডিছপ'জেবল গ্লাছত মই দিবলৈ প্ৰতিটো গছৰ মই দুটা দুটা কৈ গুটি দিছিলোঁ কমলাৰ গুটি দিয়া পিছত ইমান সুন্দৰকৈ মোৰ প্ৰায় এশমান পুলি মোৰ মই নিজেই কৰি মই নিজৰ মানে ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই কৈছোঁ কৰিছিলোঁ আৰু পুলিখিনি এতিয়া মোৰ গছজোপা গছ মানে এশজোপা ভিতৰত গোটেইখিনি ৰুৱা গৈছিল যদিও মোৰ ঘৰ দুখন বাবে গাঁৱৰ ঘৰখনত ৰুইছিলোঁ আৰু সময়ত সেইখিনি পুলি তেওঁলোকে ভালদৰে নোচোৱাৰ বাবে গোটেইখিনি গছ নহ'ল কিন্তু যিকেইজোপা হৈছে এতিয়া প্ৰায় এই এইবাৰ মই ঘৰলৈ যাওঁতে হিচাপ কৰিছিলোঁ প্ৰায় বিশজোপা মান গছ যথেষ্ট ডাঙৰ হৈছে বাকী আৰু পোন্ধৰজোপামান হৈও গৈছে আৰু বাকী সৰু সৰু হৈ আছে আৰু বাকীখিনি মৰি গৈছে আৰু সেইটো দেখি পেলাই মই খুব ভাল পাইছিলোঁ আৰু মোৰ স্বামী লগত আমি দুইজনে কথা পাতিছিলোঁ এইখিনি কমলা লাগিলে আমি সঁচাকৈ বহুত উপকৃত হ'ম নিজে খোৱাৰ ওপৰিও আমি সমাজৰ কণ কণ ল'ৰা ছোৱালীক আমি ভাগ কৰি দিব পাৰিম বা তেওঁলোকে খাইও ভাল পাব আমি থকালৈকে আৰু তেতিয়া মোৰ স্বামীয়ে কৈছিলে যে কমলা গছ ৰখাটো বহুত কঠিন যিহেতু ইয়াত সৰু সৰু পোকৰ পোক এবিধে তাত গছজোপা গ্ৰাস কৰি পেলাই আৰু সোনকালে নষ্ট কৰি পেলায় গতিকে চাওঁচোন এই গছৰ যদি গছ যদি থাকে বা বেছি দিনলৈকে থাকে নিশ্চয় মই উপকৃত হ'ম আৰু খাই ভাল পাম আৰু আমাৰ ইয়াত কেনেধৰণৰ হয় নাজানো কিন্তু কমলাটো সঁচাকৈ খুব মধুৰ আছিল আৰু এটা এই দা গছৰ পৰা যে যিটো কটাৰ ব ক কটা বুলি কৈছে কাটি পেলাই ৰোৱা তাত মই এটা নেমু পুলি ড্ৰাফটিং কৰি চাইছোঁ তাতো দেখিছোঁ পুলিটো ধুনীয়াকৈ সুন্দৰভাৱে ওলাইছে এতিয়া খুব ডাঙৰ হোৱা নাই বাৰু পুলিটো হৈছে কিন্তু গুটি লাগিলে গুটি লগাৰ পৰ্যায় পোৱাগৈ নাই গতিকে গুটি লাগিলে গম পাম গছজোপা কিমান সুন্দৰ হ'ব কিন্তু এতিয়া স্বাস্থ্যটো খুবেই ভাল আৰু এই এই প্ৰক্ৰিয়াটোৰ দ্বাৰা যে এই দুই ধৰণৰ প্ৰক্ৰিয়া পৰা যে আমি এই এই ধৰণে উদ্ভিদৰ যে আমি নতুন এটা প্ৰজন্ম দিব নতুন ধৰক ড্ৰাফটিং কৰি নতুন প্ৰজন্ম এটা দিব পাৰোঁ আৰু যিটো কমলাৰ যিটো গুটি আমি নগাঁৱত খালোঁ নগাঁৱত খাই মই আহি ইয়াতে শিৱসাগৰত মই পুলিটো কৰিছোঁ গতিকে তাৰ পৰা আনি যে ইয়াতে যে আকৌ আমি সেই তাৰ যিটো বীজৰ যিটো বংশ সেই বংশটো আমি যাতে আকৌ ইয়ালৈ শিৱসাগৰলৈ আনিলোঁ শিৱসাগৰৰ পৰা যদি খাই আকৌ বিভিন্ন কাৰোবাক মই পুলিটো হয়তো ক'ৰবাত অন্য দেশলৈও মই পঠিয়াই দিব পাৰোঁ হয়তো তাৰ যিটো বায়ুৰ যিটো পৰিৱেশ সেই পৰিৱেশটোত হয়তো আমাৰ ধৰণৰে সুন্দৰ নহ'বও পাৰে মিঠা নহ'বও পাৰে তাত হয়তো এটা বেলেগ এটাও হ'ব পাৰে গতিকে এই ব্যৱস্থাটো শিকাৰ পিছত এই ব্যৱস্থাটোৰে এই কৰাৰ পিছত এই প্ৰক্ৰিয়া কৰাৰ পিছত ভাবিছোঁ আমি নিশ্চয় এটা নতুন আমি কিবা শিক্ষা এটা পাম বা উঠি অহা প্ৰজন্মকো বা মোৰ ল'ৰা ছোৱালীকো কিবা এটা দেখাম বুলি মই ভাবিছোঁ গতিকে এই ধৰণে যিকোনো কথা শিকিলে বা তেনেধৰণে কৰিলে যে গছ পুলি প্ৰতি মানুহৰ আকৰ্ষণ বৃদ্ধি হ'ব আৰু এনেধৰণে কৰিবলৈ সৰু সৰু সৰু সৰু ল'ৰা ছোৱালীয়ে বা সৰু পৰা শিকিব বুলি মই আশাবাদী